অঁ কওক ভালে ভালে ভালে এই আৰু ল'ৰা ছোৱালীখিনিক এ এজেগালৈ নিবলৈ চিন্তা এটা কৰি আছোঁ এই চৰাইদেউ মৈদামলৈ লৈ যাম বুলি ভাবিছোঁ পুৰণা কলা কৃষ্টিবোৰ দেখুৱাব লাগে ল'ৰা ছোৱালীবোৰক ভালেই আগৰ নিচিনা আগতে অকণমান হেৰি আছিলে এতিয়া অকণমান বহুতখিনি ধুনীয়া কৰিলে হেৰি কৰিলে প্ৰকৃতি পৰিও হেৰিয়াৰ পৰা কিমান আছে ল'ৰা ছোৱালী মোৰো সিমানেই আছে বাৰু

মৰাণৰ পৰা আঠ হেজাৰ টকাত যাব প্ৰত্যেকে এটা এটা পঞ্চাছটা ল'ৰা দুশ টকাকৈ উঠোৱা হৈছে

যদি আপুনি যাবলৈ বিচাৰিছে তেতিয়া ডেৰশ টকা কৰিব লাগিব লগত যদি যায় ডেৰশ টকাকৈ উঠালে তেতিয়া এশটা ল'ৰা হ'ব এশটা ল'ৰাত আপোনাৰ পোন্ধৰ হাজাৰ টকা গোট গুটি হ'ব ত' ল'ৰা ছোৱালীখিনিকতো হেৰি কৰিব লাগিব এইবোৰ য'ত ত'ত দেখাব লাগিব

খোৱা বোৱাটো কি কৰা হ'ব ধুনীয়া তাত এইবোৰ ৰজাদিনীয়া মৈদাম আছে কোনোবাই ফটো মাৰো বুলি ক'লেও ফটো মাৰি পেলাই ধুনীয়াকৈ সেই যিটো প্ৰকৃতিৰ সেইটো কৰিব পাৰিব

ল'ৰা ছোৱালীবোৰ গৈ ভাল পাব এইফালে ৰংঘৰ কাৰেংঘৰো দেখুৱাব পৰা যাব

কাৰংঘৰটো এই ইয়াত নাজিৰাত নাজিৰা গড়গাঁও গৈছোঁ কাৰেংঘৰটো ভালেই ল'ৰা ছোৱালীবোৰক দেখুৱাব পাৰি পুৰণা কলা কৃষ্টি সেইটো

কলেজখনো চাই আহিব পাৰিব গড়গাঁও কলেজখন কলেজখন ওচৰতে আছে সেইফালে যোৱাটো দেৰি হ'বগৈ বাছৰ ভাড়াও বেছি পৰি যাব

সেইফালে বাছৰ ভাড়াটো বেছি পৰি যাব সেইফালে দছ হাজাৰমান হ'বগৈ সেইকাৰণে শিৱসাগৰলৈকে যাব পাৰিম বুলি কৈছে শিৱসাগৰত ৰংঘৰ চংঘৰ ৰংঘৰ তলাতল ঘৰ শিৱদৌল জয়দৌল এইবোৰ চাব পাৰিব দেৱী দ'ল

অঁ ঠিক আছে হ'ব বাৰু দিয়ক তেতিয়া যেতিয়া যাব তেতিয়া অঁ